আপুনি যদি এখন ক্ৰেডিট কাৰ্ড এপ্লাই কৰিব বিচাৰে তেন্তে আপুনি কে ৱাই চি প্ৰক্ৰিয়াটো প্ৰথমতে সম্পূৰ্ণ কৰিব লাগিব আৰু সেই কে ৱাই চি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবৰ বাবে আপুনি আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপুনি বেংকত জমা দিব লাগিব আৰু তাৰ আধাৰ কাৰ্ডখন জমা দিয়াৰ পাছত কে ৱাই চি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বৰ বাবে আপোনাৰ মোবাইললৈ এটা অ' টি পি আহিব আৰু আপুনি সেই অ' টি পিটো গৈ যদি বেংকত জমা দিয়ে তেতিয়া আপোনাৰ যিটো কে ৱাই চি প্ৰক্ৰিয়া আছে সেই কে ৱাই চি প্ৰক্ৰিয়টো আপোনাৰ সম্পূৰ্ণ হ'ব